এক জানুৱাৰী দুহেজাৰ বিছ দুই জানুৱাৰী দুহেজাৰ একৈছ তিনি জানুৱাৰী দুহেজাৰ বাইছ চাৰি জানুৱাৰী দুহেজাৰ তেইছ পাঁচ জানুৱাৰী দুহেজাৰ চৌব্বিছ